নতুন শিক্ষানীতি অনুসৰি মাতৃভাষাৰ শিক্ষাত গুৰুত্ব দিয়াৰ সময়তে অসমত অনেক মাতৃভাষাৰ স্কুল বন্ধ কৰা বা একত্ৰিত কৰাৰ কাম চৰকাৰে হাতত লৈছে এই বিষয়ে মই ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাতৃভাষাৰ ওপৰত যিমান পৰিমাণে পাৰে সিমানেই জ্ঞান দিয়াতো উচিত কিয়নো আজিকালি দিনত অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক নিজৰ মাতৃভাষাৰ স্কুলত পঢ়োৱাৰ বাদে তেওঁলোকে ইংলিছ মিডিয়াম স্কুলত সেই শিক্ষা প্ৰদান দিবলৈ বিচাৰে যদি এনেকৈ মাতৃভাষাটো আমি এলাগী কৰি কৰি গৈ থাকো তেতিয়াহ'লে ভৱিষ্যৎ প্ৰজন্মই নিজৰ মাতৃভাষাতো পাহৰি যাব বুলি মই ভাবোঁ সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰোঁ যিমান পৰিমাণে পাৰে সিমানেই মাতৃভাষাৰ স্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰিব লাগে আৰু যিমান পাৰে সিমানেই নিজৰ মাতৃভাষাটো বহলভাৱে প্ৰচাৰ কৰিব লাগে